আমি পঢ়ি থকা কথাটো সৰুতে আমি প্ৰাৰ্থনা কৰিছিলোঁ আৰু প্ৰাৰ্থনা আমাৰ দিনত বিদ্যালয়ত প্ৰাৰ্থনা নকৰাকৈ কেতিয়াও ল'ৰা ছোৱালীক শ্ৰেণীত বহিবলৈ নিদিয়ে আৰু আমাৰ শিক্ষকতা কৰোঁতেও মই প্ৰাৰ্থনাৰ ওপৰত বেছি গুৰুত্ব দিওঁ মই এনে আমাৰ সহকাৰী বহু শিক্ষক আছিলে মোৰ ক্লাছ প্ৰায় নাথাকে যদিও মই স্কুললৈ প্ৰথমতে যাওঁ গৈ মই সেই প্ৰাৰ্থনাত প্ৰত্যেক শিক্ষককে কওঁ যে আপোনালোকে সহযোগ কৰিব প্ৰাৰ্থনাটো মূল বস্তু কাৰণ ভগৱানক আৰাধনা কৰিব পাৰিলেহে ভগৱান সন্তুষ্ট হ'ব তেতিয়াহে আমাৰ মনৰ যিকোনো কামনাই সিদ্ধি হ'ব এতিয়া এই প্ৰাৰ্থনাই ধৰ্ম ভাৱটো ভবাই মানে জগাই দিব আৰু সেইটোৰ পৰা এটা কথা হ'ল কিটো আমাৰ জীৱনটোৱে এটা গত ল'ব প্ৰাৰ্থনাৰ ক্ষেত্ৰত মই নিজে শিক্ষক হিচাপে আমি গৰমূড় সদৰ স্কুলত যেতিয়া কাম কৰিছিলোঁ তেতিয়া আমাৰ নজন শিক্ষক প্ৰাৰ্থনা মই লিখি দিওঁ মোৰ সহকাৰী এগৰাকী এতিয়াও তেওঁ চাকৰি পৰা ৰিটায়াৰ হ'ল আছে তেওঁ সুৰ দিয়ে আৰু আমাৰ সেই প্ৰাৰ্থনাবিলাক এনেকুৱা আমি সেই প্ৰাৰ্থনাবিলাক ঘোষা শংকৰ মাধৱৰ ঘোষাৰ পৰাই আনিছোঁ আৰু তাত দুই এটা শব্দ অলপ বেলেগকৈ আমি প্ৰাৰ্থনাটো তৈয়াৰ কৰিছোঁ আমাৰ বিদ্যালয়বিলাকত এনেকুৱা কথা হয় জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমাৰ মাজুলীত খুব কম যদিও অন্য জেগাত এটা কথা হ'ল মুছলিম খ্ৰীষ্টান ইছ হিন্দু সকলো ল'ৰা ছোৱালীয়েই পঢ়ে গতিকে সেই ল'ৰা ছোৱালীখিনিয়ে পঢ়িবৰ কাৰণে আমি সৰ্বধৰ্ম প্ৰাৰ্থনাৰ ব্যৱস্থা কৰোঁ সেইবোৰ আমাৰ আছে আৰু এইদৰে মানুহে প্ৰাৰ্থনা কৰা স্কুলত থকা স্কুলত থাকোঁতে এই প্ৰাৰ্থনাটো কৰা এইটোৱেই কথা আমি বিভিন্ন ঘৰৰ পৰা বিভিন্ন জাতি বৰ্ণৰ পৰা মানুহ ল'ৰা ছোৱালী গৈ স্কুলত যেতিয়া এক লগ হওঁ তেতিয়া শিক্ষকসকলে সেইটো ছাত্ৰকো মানে ভালকৈ বুজাই দিব লাগিব যে আমি ঘৰত যেনেকৈ একেলগে কেইটামান মানুহ লৈ এটা পৰিয়াল লৈ আছোঁ বিদ্যালয়তো এই গোটেই শ্ৰেণীকেইটাৰ ল'ৰা ছোৱালীখিনি হ'ল আমাৰ এটা পৰিয়াল আৰু সেই পৰিয়ালটোত থাকিলে আমাৰ পৰিয়াল বুলি যদি ভাবোঁ তেতিয়াহ'লে তাত কেতিয়াও কোনো কাল কাজিয়া লাগিব নোৱাৰে কেতিয়াও নালাগে সেইকাৰণে প্ৰাৰ্থনা বোলা বস্তুটো বিদ্যালয়ৰ অপৰিহাৰ্য্য় অংগ আৰু ইয়াক কৰিবলৈ প্ৰাৰ্থনাৰ আজিকালি কেনেকুৱা নাজানো আমাৰ দিনত প্ৰাৰ্থনা আমি নগৰ অঞ্চলতো কৰি আহিছোঁ তাতো দেখিছোঁ প্ৰাৰ্থনাৰ গৃহ আমাৰ বেলেগ থাকে আৰু এইবিলাকত নাই যদিও আমি বিদ্যালয় এটা বাৰান্দাত আমি নাই থিয় হৈ নাই আসন থাকিলে বহি লৈ লেপেটা কাঢ়ি আমি তাত হাতযোৰ কৰি চকু অলপ মুদি আমি প্ৰাৰ্থনা কৰোঁ এই প্ৰাৰ্থনাটোৱেই আমাক এটা কথা হ'ল কিটো কিছু জ্ঞান এই প্ৰাৰ্থনাৰ পৰাই আমি পাওঁ সেইকাৰণে প্ৰাৰ্থনা সদায় বিদ্যালয়ৰ অপৰিহাৰ্য্য় অংগ এইটো বহুতে ভাবে যে ভকতসকলে নাম গায় ভকতসকলে কীৰ্তন পঢ়ে কিবা কৰে এইখিনি ভকতসকলৰহে কাম আমাৰ নহয় আমি এই ধৰ্মীয় কথাবিলাক সৰুৰেৰ পৰাই ল'ৰা ছোৱালীক শিকাব লাগিব আৰু সেইকাৰণে আগৰ দিনত এনেকুৱা ধৰ্ম পুথিৰ বহুত কথা প্ৰাইমেৰী স্কুলৰ বা ধৰি একেবাৰে মাধ্যমিক বিদ্যালয়লৈকে এই পাঠবিলাকতো আছিল আজিকালি তেনেকুৱা আছে মই নাজানো এইবিলাক এটা কথা যদিও আমাৰ জীৱনটোক এটা শিক্ষা দিয়ে আৰু জীৱনটোক পোহৰলৈ আগুৱাই লৈ যাব পাৰে